অঁ অঁ কওক

পেটৰ বিষ মানে কেনেকুৱা বিষ হানি খুচিৰ দৰে সেই মানে কেইখিনি জাগাত

এই বিষটো বিষ বিষটো আপোনাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে ৰাতি কেতিয়াৰ পৰা খোৱাৰ পিছৰ পৰা নে আগৰ পৰা

আপোনাৰ এইটো গেছৰ প্ৰব্লেম আছে নেকি নে কি আপুনি কি সদায় জাংক ফুডবিলাক খাই ভাল পায় নেকি এটা কাম কৰিব আপুনি জাংক ফুড খোৱাটো বন্ধ কৰিব আৰু পাৰিলে এবাৰ মোৰ ক্লিনিকত আহি মোৰ লগত দেখা কৰি যাব আপুনি সময় পালে আহিব আৰু আৰু অহাৰ সময়ত মোক এটা কল কৰি আহিব মই সোমবাৰৰ পৰা শনিবাৰলৈ আপুনি লগ পাব ঠিক আছে তেনে